মোৰ ঘৰ গোলাঘাটত মোৰ ঘৰৰ ওচৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন আছে ধৰি লওক এজন পৰ্যটক গুৱাহাটীৰ পৰা কাজিৰঙা ফুৰিবলৈ আহিছে তেতিয়াহ'লে গুৱাহাটীৰ পৰা কাজিৰঙালৈ প্ৰথম বাছত আহিব পাৰিব বাছত নহ'লে ট্ৰেইনতো আহিব পাৰে যদি ট্ৰেইনত আহে তেতিয়াহ'লে গোলাঘাট ফৰকাটিঙত নামি ফৰকাটিঙৰ পৰা এইফালে কাজিৰঙালৈকে বাছত বা গাড়ীত আহিব পাৰিব যদি বাছত আহে তেতিয়াহ'লে ডাইৰেক্ট কাজিৰঙাতে নামি দিব পাৰিব কাজিৰঙাত নামি পৰ্যটকজনে কাজিৰঙাত গেটৰ নিজৰ এণ্ট্ৰী কৰি কাজিৰঙা ফুৰিব পাৰিব কাজিৰঙা ফুৰিবলৈ দুটা ব্যৱস্থা আছে পৰ্যটকজনে হয় হাতী ছাফাৰী কৰিব পাৰিব নহ'লে জীপ ছাফাৰী জীপ ছাফাৰীৰ পইচাটো বেছি হয় আৰু হাতী ছাফাৰীত পইচাটো অলপমান ক'ম হয় আগতে কাজিৰঙাত থকা ব্য়ৱস্থা নাছিলে কিন্তু আজিকালি বহুতো ৰিজ'ৰ্ট বনাই দিলে কাজিৰঙাত থাকিবলৈ বহুত ব্যৱস্থা আছে কাজিৰঙাত ভালদৰে ফুৰি কৰি দিনটো কটায়েই খাব কৰিব পাৰিব যদি পৰ্যটকজনে ভালকৈ থাকি ফুৰি এদিন ঘূৰিবলৈ হয় তেতিয়াহ'লে কাজিৰঙাত এদিনত থকা খোৱা মিলাই বেছি খুব বেছি ধৰি লওক আপোনালোকৰ তিনি হাজাৰ টকা খৰচ হ'ব এদিনত আৰু আমাৰ ঘৰৰ ওচৰতে আছে বাবা থান বুলি এখন পৰ্যটক ঠাই তাত আপুনি নুমলীগড় বাবা থান নুমলীগড়ত গ'লে আপুনি ইমান ঘূৰি টকা খৰচ কৰিব নালাগে নুমলীগড় গ'লে বাছ ভাড়াটো যদি গুৱাহাটীৰপৰা আহে বাছ ভাড়া কৰি আহি নুমলীগড় বাবা থানত সোমাই বাবাথান ফুৰিব পাৰিব